আমাৰ অঞ্চলত পৰ্যটনস্থলীসমূহৰ ভ্ৰমণৰ বাবে উপযোগিতা মাহকেইটা হৈছে জানুৱাৰী ফেব্ৰুৱাৰী সেইকেইটা সময়ত এক তাৰিখৰপৰা ত্ৰিছ তাৰিখৰ ভিতৰলৈকে বহুতো দূৰ দূৰণিৰপৰা আহি বনভোজ খাবলৈ আহে আমাৰ গাঁৱৰ ওচৰত ওচৰত এখন পৰ্যটন ভাল পৰ্যটনস্থলী আছে পিকনিকৰ বাবে ভাল সেই স্থানখন হৈছে দিখৌমুখ সৌৰাগুৰি চাপৰি সেই চাপৰিত বহুতো দূৰ দূৰণিৰপৰা পিকনিক খাবলৈ বনভোজ খাবলৈ বহু দূৰ দূৰণিৰপৰা পৰ্যটন পৰ্যটনৰ লোক অহা দেখা যায় কাৰণ তাত সৌৰাগুড়ি চাপৰিতে অৱস্থিত আজানপীৰ দৰগাহ আছে সেইকাৰণে সেই আজানপীৰ দৰগাহ চাবলৈয়ো বহুত দূৰৰপৰা বহুত লোক আহে পৰ্যটন লোক আহে আৰু এসাঁজ মিলা প্ৰীতিৰে তেখেতলোকে বনভোজ খাই আনন্দ ফূৰ্তি কৰে জানুৱাৰী এক তাৰিখৰ পৰা কিছুমানে ফেব্ৰুৱাৰী মাহলৈকে বনভোজ খোৱা দেখা যায় বনভোজস্থলী বুলি ক'বলৈ গ'লে বহুতো ঠাই আছে নিমাটি ঘাট সৌৰাগুৰি চাপৰি বগীবিল বগীবিল বুলি ক'বলৈ গ'লে ধলা শদীয়া দলংখন চাবলৈ গৈয়ো তাতে বহুতে বন বনভোজ খাই ফুৰি আহে অৰুণাচল প্ৰদেশ বহু তাত যায় বহুতো বহুতো উপযুক্ত জেগা আছে ভাল ভাল প্লেচ আছে পিকনিকৰ বাবে এই সময়খিনি এই সময়খিনি বহুতো লোকে উপযুক্ত বুলি ভাবে কাৰণ প্ৰথমে প্ৰথম মাহটো বহুতো লোকে চৰকাৰী চাকৰি কৰা স্কুল কলেজ সকলো বন্ধ থাকে সেইকাৰণে সেই দিনকেইটা উপযুক্ত বুলি ভাবে আৰু সেই জানুৱাৰী ফেব্ৰুৱাৰী মাহতে আমাৰ বিহু পৰে সেই বিহুকেইদিনত প্ৰত্যেক সেই বিহুকেইদিনত দিনত স্কুল কলেজ অফিচ কছাৰী সকলোতে বন্ধ থাকে কাৰণ সেইটো ফেষ্টিভেল বুলি কোৱা হয় সেইকাৰণে বন্ধ থাকে কাৰণে সেই সময়খিনি বহুতো লোকে উপযুক্ত বুলি উপযুক্ত বুলি ভাবি হয় সেই সময়খিনিতে তেখেতলোকে ফুৰিব আহি পিকনিক বনভোজ বনা বনভোজ খাবৰ কাৰণে আহে বতৰৰ পৰ্যটনৰ ক্ষেত্ৰত ক'বলৈ গ'লে সেইখিনি বতৰ বহু সময়ত ঠাণ্ডা পেলোৱাৰ কাৰণে বতৰ বিজ্ঞানৰ ক্ষেত্ৰত বহুতো ঠাণ্ডা পেলায় বতৰ বৰষুণ হ'ব পাৰে সেইখিনি সমস্যাৰ সন্মুখীন হ'ব পাৰে কাৰণ সেইখিনি সময়ত কুঁৱলি প্ৰভাৱ বেছি পৰে ঠাণ্ডা পৰে ঠাণ্ডা পৰাৰ লগে লগে বতৰ বতৰৰ পৰিস্থিতি বৰষুণ হ'ব পাৰে সেইকাৰণে সেইখিনি সময়ত বেমাৰ আজাৰ সৃষ্টি হ'ব পাৰে সেই বৰষুণত তিতিলে বৰষুণ সেই ঠাণ্ডা সোমালে মানুহৰ বহুতখিনি সমস্যাৰ সন্মুখীন সৃষ্টি হ'ব পাৰে সেইকাৰণে সেইখিনিৰপৰা ৰক্ষা পাবৰ কাৰণে নিজৰ নিজৰ উপযুক্ত সা সামগ্ৰী বস্তু বাহনি ঠাণ্ডা কাপোৰ জোতা মোজা সকলো ধৰণৰ পিন্ধি আহিব লাগে কাৰণ নিজৰ সমস্যাখিনি নিজে সমস্যা বচাবপৰা হ'ব লাগে